বিদ্যাললৈ বিদ্যালয়ৰ সমাৱেশৰ অংশগ্ৰহত কৰিছিলনে বা চাইছিলনে আপোনাৰ প্ৰিয় অভিজ্ঞতা কেনেকুৱা হৈছে মোৰ প্ৰিয় কাবাডী আছিল মোৰ কাবাডী খেলি বহুতেই ভাল পাওঁ সকলো অনুষ্ঠানতে যোগদান নকৰোঁ যদিও সকলো বন্ধু বান্ধৱীয়ে খেলিলে আমি ভাল পাইছিলোঁ সকলোৱে মোৰ খেল প্ৰতিযোগিতা চাই ভাল পাওঁ সকলোৱে চাই সকলো ল'ৰা ছোৱালীয়ে আছে অংশগ্ৰহণ কৰোঁ খুব কমেই কৰোঁ কৰি ভাল লাগে যেনে ধৰক কাবাডী দৌৰ ফুটবল হকী খেল ভালেই খেলিও ভাল পাওঁ যিকোনো খেলৰ সহযোগীতা কৰিছিলোঁ চাই ভাল পাওঁ খেলিও ভাল পাওঁ সকলো বন্ধু বান্ধৱীৰ লগতে আমি খেলি ভাল পাওঁ স্কুলসমূহতো খেল ধেমালি প্ৰতিযোগিতা পাতিলে আমি সকলো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ পৰা নোৱাৰা কোনো কথা নাই খেলৰ প্ৰতিযোগিতাত হৰা জিকা থাকেই সকলোৱে খেলি ভাল পাওঁ সকলো খেলৰে অংশগ্ৰহণ কৰিছিলোঁ খেলি সকলো কথাই জানিছিলোঁ খেলৰ বিষয়ে কাবাডী খেলিও ভাল পাওঁ খেলি ভাল পাওঁ কাবাডী মোৰ বৰ প্ৰিয় সকলো লগৰ ল'ৰা ছোৱালীৰ লগতে সকলো ধৰণৰ খেল খেলিছিলোঁ সকলোৱে সৰু ডাঙৰৰ লগত খেল খেলিছিলোঁ খেল খেলি আমি ভাল পাওঁ সকলোৱে খেলে খেলৰ বিষয়ে বিষয়ে খেলৰ বিষয়ে যেনে হকী লং জাঁপ হাই জাঁপ সকলোখিনিয়ে আমি খেলিছিলোঁ খেলি ভাল পাওঁ এনেধৰণৰে আমাৰ খেলৰ প্ৰতি অংশগ্ৰহণ কৰাৰ পাছতো আমি সকলো সা সুবিধা নিজৰ সুবিধা অসুবিধা অনুযায়ী খেল খেলিছিলোঁ সকলো খেলৰে ভাগ ভাগ ছিষ্টেম সকলোৱে বেলেগ বেলেগ আছিল সকলো খেলৰে সকলো খেল সকলোৱে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিল অংশগ্ৰহণৰ হৰা জিকা ফাৰ্ষ্ট ছেকেণ্ড প্ৰতিটো খেলৰে আছিল সকলোৱে খেলি ভাল পায় সকলো ধৰণৰ খেলৰসমূহ ভাল পায় সকলো ধৰণৰ খেলৰসমূহ সঁজুলি আছে সকলোৱে ভাল পায় সকলো ধৰণৰ খেলসমূহ খেলি ভাল পায় সৰু সৰু ল'ৰ ছোৱালীয়েও খেলি ভাল পায় নিজেও খেলি অংশগ্ৰহণ কৰিছিলোঁ সকলো সময়তে জনা নজনা হৰা জিকা কোনো কথা নাছিল সকলোৱে ভাল পাওঁ সকলো সমাৱেশত অংশগ্ৰহণ কৰিছিলোঁ তেনেধৰণৰ সকলো খেলৰে প্ৰতিযোগিতাত ভাগ অংশগ্ৰহণ কৰিছিলোঁ তেনে খেলত আমি সকলোৱে সহযোগ কৰিছিলোঁ খেলৰসমূহ বিষয়ে আমি অলপ জানিছিলোঁ জানি সকলো ধৰণৰ খেল খেলিছিলোঁ হৰা জিকা সকলো খেলতে আছে সকলো ধৰণৰ খেলৰ প্ৰতিযোগিতাত ভাগ লৈছিলোঁ বিদ্যালয় সকলো সময়তে খেলা ধূলা কৰিছিলোঁ সকলোৱে লগতে মিলি খেল চাইছিলোঁ সকলোৱে খেলেই প্ৰিয় আছিল বিদ্যালয়সমূহত স্কুলৰপৰা যোৱা স্কুললৈ যাওঁতে আমি খেল খেলিছিলোঁ জিৰণি সময়ত আমি খেল সকলো খেলেই খেলিছিলোঁ সকলো ল'ৰা ছোৱালী বন্ধু বান্ধৱীৰ লগত মিলাপ্ৰীতিৰে খেল খেলিছিলোঁ খেলি অংশগ্ৰহণ কৰিছিলোঁ আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল খেলৰ প্ৰতি খুব খেল প্ৰিয় সকলোৱে খেলি ভাল পায় সকলো ধৰণৰ খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাগ বতৰা খেলৰসমূহ যিকোনো সময়তে খেল খেলিছিলোঁ ঘৰতো আমি খেল খেলোঁ ঘৰত খেল খেলিয়ে আমি সকলো সময়তে ভাল পাওঁ খেল খেলিয়ে আমি সৰুৰপৰাই আমি খেল খেলোঁ খেল খেলি খেলিয়ে আমি সকলো ধৰণৰ ভাল পাওঁ খেল খেলি আমি দুখো পাওঁ দুখ পালেও আমি খেল খেলি থাকিলে অনুভৱ নকৰোঁ যিকোনো সময়তে খেল আমাৰ প্ৰিয় সকলোৱে খেল খেলি ভাল পায় সকলো সময়তে আমি খেলা ধূলা কৰিছিলোঁ সকলোৱে মোৰ প্ৰিয় খেল বিশেষকৈ কাবাডী খেলি বেছি ভাল পাইছিলোঁ কাবাডী মোৰ প্ৰিয় কাবাডী বুলি ক'লে আমি সৰু ডাঙৰ কথা নাই কোনো কথা নাই সকলোৰ লগতে আমি কাবাডী খেলিছিলোঁ কাবাডী খেলি আমি বহুত ভাল পাওঁ হৰা জিকা কাবাডীতো থাকে কাবাডী খেলি আমি বহুত প্ৰাইজো পাইছোঁ সকলো ধৰণৰ খেল ধেমালিও স্কুলত পতা হয় তেতিয়াও আমি বেছি কাবাডীয়ে প্ৰিয় আছিল ছোৱালীসকল বুলি ক'লে কাবাডীয়ে স্কুলত বেছি প্ৰিয় হয় খেল বুলি ক'লে সকলো ধৰণৰ আমি খেলসমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ সৰু সৰু ল'ৰা ছোৱালীৰ লগতো আমি কাবাডী খেলিছিলোঁ কাবাডী খেলি আমি খুব ভাল পাওঁ কাবাডী সকলো ধৰণৰ সকলোৱে প্ৰিয় কাবাডী খেলি সকলোৱে ভাল পায় কাবাডী আমি ভাল পাওঁ যেনে কাবাডী ফুটবল ক্ৰিকেট হকী লং জাঁপ খেল খেলিয়ে ভাল পাওঁ সকলো ধৰণৰ সকলো খেল খেলি ভাল পাওঁ সকলোৰে লগত মিলাপ্ৰীতিৰে খেল খেলোঁ বিদ্যালসমূহতো আমি অংশগ্ৰহণ কৰোঁ অংশগ্ৰহণ কৰি আমি ভাল পাওঁ আমাৰ তেনেধৰণৰ বহুত কথা খেলৰ বিষয়ে আমি জানিব পাৰোঁ অভিজ্ঞতা আমাৰ আছে খেলৰ বিষয় তেনেধৰণৰ